অঁ কোৱা অঁ মোক মানে মই মানে তোমাক যিযোৰ কাপোৰ দিছিলোঁ চিলাবলৈ সেই কাপোৰযোৰ তোমাৰ চিলাই হ'ল নে

অঁ মোক মানে অঁ সোনকালে লাগিছিলে কাপোৰযোৰ দাদাৰ বিয়া আহিছে যে বিয়াত পিন্ধিবৰ কাৰণে সেই কাপোৰযোৰ লাগিছিলে মোক এই তিনিদিনমানৰ ভিতৰতে লাগিছিলে তুমি বাৰু কাপোৰযোৰ দহি বটিলা নে অঁ মই ছাগৈ তোমাক ক'ব থাকি গ'ল কিন্তু মোক দহিটোও লাগিছিলে অঁ তুমি মোক দহিটোও একেবাৰে কৰি দিবা পাৰিলে দুদিনমানৰ ভিতৰতে কাপোৰযোৰ কৰি দিবা যাতে মই পিন্ধিব পাৰোঁ বিয়াত আঁ কাপোৰযোৰ যিটো ৰঙা আছিলে সেইকাৰণে দহিটো তুমি বগা কৰি দিবা তাতে বগা বগা ফুল আছিল ন তুমি যেনেকৈ ভাল দেখা তেনেকৈ কৰি দিবা আৰু ব্লাউজটো মই কোৱাৰ নিচিনাকৈ চিলাইছা নে অঁ মই গৈ পেলাই এবাৰ চাই ল'ম দিয়া তোমাৰ তাতে মই কাপোৰযোৰ কিনাই দেৰি হ'লে যে তোমাক সেইকাৰণে দিয়া দেৰি হ'ল অঁ ঠিক আছে অঁ ঠিক আছে